প্ৰথম মানুহে কেনেকৈ সাঁতুৰিব লাগে প্ৰথমতে সাঁতুৰিবলে মানুহে শিকিব লাগিব আজিকালি সাঁতোৰবিদসকলে প্ৰশিক্ষকলে যিটো প্ৰশিক্ষণ দিয়ে সেই প্ৰশিক্ষণ কথা মই ভালকৈ গম নেপাওঁ কিন্তু আমাৰ যেতিয়া আমি নিজে নিজে সাঁতুৰিবলৈ শিকিছিলোঁ য'ত যিডখৰ জেগাত ধৰিলওক পুখুৰী থাকে আমাৰ দিনততো চুইমিং পুল বা কিবা নাছিলে আমি যেতিয়া সাঁতুৰিবলে শিকিছিলোঁ তেতিয়া নদীত আমি সাঁতুৰিবলে শিকিছিলোঁ পুখুৰীত শিকিছিলোঁ আমি আমাৰ ওচৰত নদী আছিলে নদীখনলে আমি গা ধুবলে যাওঁ গা ধুবলৈ গৈ পেলাই আমি এটা ডুবি আছিলে সেই ডুবিটোত পানীত দ দ কাৰণে আমি বামতটো এনেই চোঁচৰা পানী চোঁচৰা দি দি আমি সাঁতুৰিবলে শিকিছিলোঁ কিন্তু দ পৰা কেনেকৈ আমি বামলে আহিব লাগে কেনেকে সাঁতোৰ সাঁতুৰিব লাগে আমি তেতিয়া অলপ অলপকে শিকোঁতে শিকোঁতে আমি পূৰা সাঁতুৰিবলে শিকি গ'লোঁ সাঁতুৰিবলে জানিবলে মানুহৰ সাঁতোৰিবলে বেছি দিগদাৰি নহয় কাৰণ কেলে এই সাঁতোৰ কেইবাবিধো আছে একেবাৰে চিলনী সাঁতোৰ পানীত তলে বুৰ মাৰি সাঁতোৰ এনেকে এনেকে চিলনী দি সাঁতুৰিব এনেই সাঁতোৰ কেইবাটা সাঁতোৰৰ ভিতৰত সাঁতুৰিব পাৰে মানুহে আকৌ সাঁতুৰিব নেজানিলে মানুহৰ বহুত বিপদ হয় কাৰণ কেলে আজিকালি সাঁতুৰিব পাৰিবই লাগিব আজিকালি বানপানীত জেগাত বিশেষকৈ সাঁতোৰটো লাগিবই বানপানী আজিকালি কিমান বানপানী হয় ইমান বানপানীৰ দিনত যদি সাঁতুৰিব নেজানে বিপদ হয় গতিকলে মানুহে সাঁতুৰিবলে জনাটো অপৰিহাৰ্য বুলিয়ে মই ক'বলে বিচাৰিছোঁ সাঁতুৰিব মানুহে প্ৰথম প্ৰথম সাঁতুৰিব জানিবই লাগিব কাৰণ আজিকালি বানপানী য'তে ত'তে বানপানী হয় আজিকালি নগৰত যে বানপানী হয় গাঁৱততো বাদেই নগৰতো বানপানী হয় গতিকলে সাঁতুৰিব নেজানিলে মানুহজন বিপদত পৰি়ব বা মানুহগৰাকীৰ বিপদত পৰি গতিকলে মানুহক শিশু অৱস্থা পাই শিকা শিকাব লাগিব সাঁতুৰিবলে সাঁতুৰিবলে মানুহক শিকাব লাগিব আজিকালিতো বহুতো প্ৰশিক্ষণ কেন্দ্ৰ আছে সাঁতোৰ সাঁতোৰ শিকাবলে সেই প্ৰশিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰ ল'ৰা ল'ৰা ছোৱালী শিকাব পাৰি আজি তিনিবছৰ পৰা ধৰি লোৱা ল'ৰা ছোৱালী সাঁতুৰিবলে শিকাব পাৰি আজিকালি আগতেতো আজিকালি টিউব চিউব দি প্ৰশিক্ষণ দিয়া দেখিছোঁ মোবাইলে চোবাইলে বা টি ভি চিভিয়ে কিন্তু আমাৰ দিনত সেইবোৰ নাই আমি আৰু সেই ডুবিল নৈলে যাওঁ আৰু ডুবিলে দলি মাৰি দিয়া যেনে তেনে কাকবাক খাই পাৰলে আহিব লাগে বুলি আমি জানো যিকোনো উপায় আমি ভৰি হাত মাৰি পাৰলে আহোঁ তেনেকে তেনে কওঁতে কওঁতে আমি সাঁতুৰিবলে শিকিলোঁ সাঁতোৰাটো একেবাৰে জানিব লাগে মানুহে প্ৰত্যেক মানুহে সাঁতুৰিব জানিব লাগে আজিকালি সৰু ল'ৰা ছোৱালীকতো শিকাবই লাগে কিছুমান মানুহে সাঁতুৰিব নেজানে সাঁতুৰিব নজনা মানুহবোৰও অলপ বিপদ হয় কাৰণ কেলে কোনোবা এডখৰ জেগাত ধৰি লোৱা সাঁতুৰিবলে আজিকালি দলং চলং কিবা কিবি আছে আগতেতো দলঙেই নহৈছিলে মানুহে সেইডোখৰ সাঁতুৰিয়ে পাৰ হৈ নদীখন পাৰ হৈ গুচি যাওঁ বুলি কৈ গৈ গৈছিলে সেইটো কাৰণে এতিয়াতো লাগে এতিয়া গুৱাহাটীহেন মহানগৰতো এতিয়া বানপানী হয় সেনেকুৱা মহানগৰত কেতিয়াবা সাঁতুৰিব লগাও হ'ব পাৰে গতিকলে সেই সাঁতোৰ শিকাটো মানুহৰ একদম অপৰিহাৰ্য বুলি মই ভাবোঁ